মই ভালপোৱা যিকোনো এটা উৎসৱৰ বিষয়ে হৈছে বিহু কিয়নো আমাৰ অসমৰ জাতীয় উৎসৱ হৈছে বিহু বিহু তিনি প্ৰকাৰৰ বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু বহাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয় আৰু মাঘ বিহুক ভোগালী বিহু আৰু কাতি বিহুক কঙালী বিহু বুলি কোৱা হয় আমি সাধাৰণতে যদিও বিহু তিনি প্ৰকাৰৰ প্ৰত্যেক তিনি তিনিটা বিহুৱে উদযাপন কৰা হয় কিন্তু তাৰ ভিতৰত আমি বহাগ বিহুটো বেছিকৈ উদযাপন কৰোঁ বেছি দীঘলীয়াকৈ বহাগ বহাগ বিহু সাত প্ৰকাৰৰ বহাগ বিহুত আমি বিভিন্ন ধৰণৰ পিঠা পনা বনাওঁ পিঠাৰ ভিতৰত প্ৰথমতে আমি তিলপিঠাটোৱে বনাওঁ তিলপিঠা তেলপিঠা তেনেদৰে নাৰিকল আৰু চুজি লাড়ু নিমকি পকামিঠৈ আদি বিভিন্ন ধৰণৰ পিঠা বনোৱা হয় তাৰপিছত বহাগ বিহু প্ৰথমতে উৰুকা হয় তাৰপিছত গৰু বিহু তাৰপিছত মানুহ বিহু মানুহ বিহু দিনা সকলোৰে ঘৰত সেৱা লোৱা হয় জ্যেষ্ঠজনৰ ওচৰত বহাগ বিহু সকলোৰে ঘৰত হুঁচৰি গোৱা হয় তাৰপিছত বহাগ বিহুত বিশেষকৈ মৰাণ মটকসক মটকসকলৰ মাজত গছতলৰ বিহুও গোৱা হয় ডেকা জীয়ৰীসকলে তেনেদৰেই আমি বহাগ বিহুটো পালন কৰোঁ বহাগ বিহুত বহাগ বিহুত জ্যেষ্ঠজনৰ বুলি ক'লে মা দেউতা সিহঁতক সেৱা লোৱা হয় ককা আইতা সকলোৰে লগত সকলোৰে ওচৰত আমি সেৱা লওঁ আমি কাতি বিহুত তুলসী তলত চাকি জ্বলাওঁ তাৰপিছত ভোগালী বিহু ভোগালী বিহুত আমি বিশেষকৈ মেজি জ্বলাওঁ মেজি জ্বলাই মেজি জ্বলাই মেজিটো মেজি মেজি আগৰপৰাই মেজিটো সাজি থকা হয় তাৰপিছত চুৰ কৰা হয় ৰাতি সেই চুৰ কৰা চুৰ কৰি ৰাতিপুৱা সকলোৰে গা ধুই মেজিটো জ্বলোৱা হয় আৰু সকলোৱে ভোজ ভাত খোৱা হয় আমি মাঘ বিহুতো বিভিন্ন পিঠা বনাওঁ তিলপিঠা এইবিলাক বিভিন্ন ধৰণৰ পকামিঠৈ তেলপিঠা

তিলৰ লাড়ু আদি বিভিন্ন ধৰণৰ পিঠা আছে তেনেদৰে সকলোৱে পিঠাবিলাক বনায় বিহু বুলি ক'লে আমাৰ মনত কিবা এটা অনন্দ জাগি উঠে সেয়েহে ভাল লাগে মাঘ বিহুতো সকলোৱে ফূৰ্তি কৰে বহাগ বিহুত বহাগ বিহুত বহাগ বিহুক ৰঙালী বিহু বুলিও কোৱা হয় সকলোৰে মনবোৰ যেনেদৰে ৰ ৰঙালী বুলি ক'লে আমি ৰঙা বুজাওঁ সেই তেনেদৰেই সেই ৰঙাৰ দৰেই সকলোৱে মনবোৰ যেন ফূৰ্তি সকলোৰে জীৱনবোৰ ৰঙেৰে উপচি পৰে বহাগ বহাগ বিহু একেবাৰে শেষৰ বিহুত চেৰা বিহু বুলিও কোৱা হয় বহাগ বিহুত বিভিন্ন ধৰণৰ বিহু প্ৰতিযোগিতা আয়োজন কৰা হয় সকলোৱে মঞ্চত প্ৰতিযোগিতাত ভাগ ল'বলৈ যায় তেনেদৰে হুঁচৰি প্ৰতিযোগিতা হয় তাৰপিছত বিহু নৃত্য বিহু নাচ বিহুৱতী আদি বিভিন্ন ধৰণৰ এইবিলাক গাভৰু বিহু যিটো জেং বিহু বুলিও কওঁ আমি তেনেদৰে প্ৰতিযোগিতা আৰম্ভ হয় সকলোৰে মনবোৰ আনন্দৰে উপচি পৰে বহাগ বিহুত সকলোৰে ঘৰত তেনেদৰে ফুৰিবলৈও যোৱা হয়